এটা সময়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বুলি ক'বলৈ গ'লে আচলতে মই সিদ্ধান্ত এনেকুৱা ধৰক মই যেতিয়া বি এ পাছ কৰিলোঁ বি এ পাছ কৰাৰ পাছত তাৰ পিছত মই ভাবিছিলোঁ তেতিয়া আমাৰ মানে ঘৰ বনাই আছিল দেউতাই ৰিটায়াৰ হোৱাৰ পিছত ঘৰ বনাইছিল ঘৰ বনোৱাৰ পাছত তাৰপিছত মই ভাবিলোঁ যে মাষ্টাৰ ডিগ্ৰীটো কৰোঁ মই প্ৰছপ্ৰেকটাছ আনিলোঁ প্ৰছপ্ৰেকটাছ অনাৰ পিছত দেউতাই কৈছে যে দেউতাই ক'লে যে এতিয়াৰ পৰা মানে মোৰ কাৰণে এহেজাৰ টকাটোও বহুত ডাঙৰ কথা তেতিয়াও ধৰক পাঁচ হেজাৰ নে ছহেজাৰ এনেকুৱা কিবা লাগিছিল প্ৰছপ্ৰেকটাছ আনোঁতে এডমিছনৰ কাৰণে তেতিয়া ক'লে যে তই এটা কাম কৰিবি তই অহাবছৰলৈ মাষ্টাৰ ডিগ্ৰীটো কৰিবি দে এতিয়া ঘৰটো বনাই লওঁ মই বোলো আৰু দেউতাৰ ওপৰতনো কি কথা ক'ম ঘৰটো দেউতাৰ সপোন যেতিয়া বনাওঁক মই বোলো অহা বছৰলৈ কৰিম আৰু তে গ'ল তেনেকৈ থাকিল থাকিল এই পিছৰ বছৰ আহিল পিছৰ বছৰৰ আৰু আপোনাৰ ঘৰটো আমাৰ কমপ্লিট হোৱাগৈ নাছিল তেতিয়া আকৌ লোন পইছাৰ খুব প্ৰয়োজন হৈছিল তেতিয়া মই মানে দেউতাক প্ৰেছাৰ নিদিলোঁ আৰু এ বোলো নকওঁ আৰু দে মানুহজনে ইমান বছৰ চাকৰি কৰি ৰিটায়াৰ হৈ পেলাই ঘৰ এটা সপোনৰ ঘৰ এটা বনাব বিছাৰিছে গতিকে নকৰোঁ আৰু তাৰ যি হয় ভবিষ্য়তে দেখা যাব আৰু তেনেকৈ থাকিল তাৰ পিছত আমাৰ ঘৰটো সম্পূৰ্ণ হ'ল আমি ঘৰত আছোঁ তাৰপিছত মইতো পঢ়াও তেনেকে তাৰ পিছত মাষ্টাৰ ডিগ্ৰীও কৰা হোৱা নাই তাৰপৰা এতিয়া কি কৰিম কি কৰিম কি কৰিম কে ভাবি ভাবি দেউতাৰো তাৰপিছত মানে কি হ'ল দুবছৰ মানৰ পিছত মানে অলপ বেমাৰে পালে নাৰ্ভৰ প্ৰব্লেমবিলাক কিবাকিবি ধেৰ পালে তাৰপিছত মই মানে এনেকুৱা দোধোৰ মোধোৰত পৰিলোঁ মই একো কৰিব নোৱাৰা হ'লো মানে মই নগাঁৱতেই সৰু সুৰাকে এনেই ডিলাৰত চাকৰি কৰি আছিলোঁ সৰু সুৰাকে নিজেই চলিবলৈ কিবা এটা খৰচ ওলাইছিল আৰু বাইকত তেলে চেলে ভৰাই পেলাই তাৰপিছত এয়া ঘৰতে মানে কি হ'ল মই এতিয়া ঘৰখন এৰিব নোৱাৰা হ'লো দেউতাও হ'ল অসুখীয়া আৰু মা মই যদি বাহিৰলৈ গুছি যাওঁ তেতিয়াহ'লে মায়েও মানে অকলে চব চম্ভালিব নোৱাৰিব বজাৰ পাতি ৰ পৰা আৰম্ভ কৰি সকলোখিনি কাৰণ মই ঘৰত অকলেই ল'ৰা দাদাতো গুৱাহাটিতে থাকে তাৰপিছত ইয়াতে সৰু সুৰাকে কৰি আছিলোঁ তাৰপিছত মই মানে ইয়াত দুবছৰ তিনিবছৰ কৰিলোঁ দেই মই অট' ম'বাইল ছেক্টৰত তিনিবছৰ কাম কৰিলোঁ এই মই মানে অলপ ডিপ্ৰেছনত পৰিবলৈ লৈছিলোঁ অকলে অকলে মই কাক বুজাম মানে কি কৰিম মানে কাকোতো একো বুজাব নোৱাৰোঁ ন এইটো বিষয়ে তাতে দেউতা অসুখীয়া মই ঘৰত কি ক'ম কি নক'ম মানে এতিয়া লগৰ বহুত আছে আপোনাৰ গুৱাহাটীলৈ গ'ল গুৱাহাটীত মানে যেতিয়া মই এনট্ৰ হেৰিয়াত অট' ম'বাইল ছেক্টৰত মানে জইন কৰিছিলোঁ তেতিয়া মোৰ লগৰবোৰ কেইবাজনো লগৰ মানে গুৱাহাটীলৈ গ'ল তাৰপিছত যেতিয়া মই তিনিবছৰৰ পিছত তিনিবছৰত মই কাম এৰিম এৰিমকে ভাবি আছিলো হা ইয়াত বোলো ময়ো যাওঁ মানে তিনিবছৰৰ পিছত মোৰ লগৰখিনিৰ ভাল আছিল ভাল মানে এটা প্লেটফৰ্ম পালে আৰু তেতিয়া তেওঁলোকে মানে কোনোবা কোনোবা কোনোবাই ছেলছত কম্পেনীত সোমাইছে গোটেইকেইটাই মানে কম্পেনীৰ চাকৰিতে সোমালে তেতিয়া আৰু তেতিয়া তেওঁলোকৰ দৰমহাতো কম আছিলে কিন্তু তিনিবছৰৰ পিছত তাৰে দুজনমানে বেলেগ কম্পেনীয়ে হায়াৰ কৰিলে তেতিয়া তেওঁলোকৰ দৰমহা হৈছিলে আপোনাৰ বাইছ হাজাৰ টকা আৰু বাইছ হাজাৰ টকাটো মই কেতিয়া কৈ আছোঁ জানেনে এইটো ঘটনা হ'ল আপোনাৰ দুহেজাৰ ষোল্ল চনৰ তেতিয়াৰ প্ৰমোচন মানে তেনেকে বেলেগ কম্পেনীলে হায়াৰ কৰি নিওঁতে দুজনৰ হ'ল বাইছ হাজাৰ টকা ছেলাৰী বাইছ হাজাৰ টকা আদাৰ এক্স ইনচেনটিভ এক্সপেঞ্চবিলাকতো এক্সট্ৰা তাৰমানে ধৰি লওক চল্লিছ হাজাৰ পঞ্চলিছ হাজাৰৰ ভিতৰত সিহঁতে মান্থলি ইনকাম কৰি আছিলে মোৰ মানে তেতিয়া মাথাটো একদম বেয়া হৈ আছিলে মানে কি কৰোঁ কি নকৰোঁ তাৰমানে এতিয়া দেউতাকো ঘৰখনো এৰিব নোৱাৰা হ'লো দাদাও এতিয়া গুৱাহাটীত ৱেল এষ্টাব্লিছদ হৈ আছিল মানে গুৱাহাটীলৈ ওলাই গ'লে আৰু দুই তিনিবছৰ অকণমান টাইম দিলে তাৰপিছত মানে লাই লাইফটো এটা ছিকিয়ৰলৈ যায় আৰু মানে হা গতিকে এটা ভাল ইনকাম প্ৰছে ছেক্টৰ এটা তাত ধুনীয়াকে আৰামছে ওলাই যায় তাৰমানে তে আৰু মই এতিয়া বহুত ডিপ্ৰেছনত পৰিলোঁ তাৰপিছত মই বোলো নাই এই এনেকৈ থাকিলে নহ'ব মই এটা কাম কৰিব লাগিব মই হেৰি কৰিলোঁ আপোনাৰ চাকৰিটো এৰি দিলোঁ চাকৰিটো এৰি দিয়াৰ পাছত মই মানে এটা সিদ্ধান্ত ল'ব বিছাৰিলোঁ যে মই দোকান এখন দিম এতিয়া দোকান এখন দিম বোলোঁ কিহৰ দোকান দিম তাৰপিছত হেৰিয়াৰ পৰা মানে এইটো বহুত ডাঙৰ এটা মোৰ কাৰণে সিদ্ধান্ত আছিল দেই ক'ব গ'লে বহুত বেছি ডাঙৰ ৰিস্ক মানে যিহেতু মই এতিয়ালৈকে ব্য়ৱসায়ত এতিয়ালৈকে মই একো ডনলেজ নাছিল বাৰু মোৰ ব্য়ৱসায় কি বস্তু মই ভালকৈ নাজানোয়েই দেই গতিকে মই বহুত সিদ্ধান্তটো মানে লোণ ল'ব লাগিব লোণটো লোৱাৰ আগত লোণটো লোৱাৰ আগত লোণটো লোৱাৰ আগত লোণটো লোৱাৰ আগত মানে মই বহুতৰ পৰা এক্সপাৰ্টৰ পৰা শিকিলোঁ জানিলোঁ বুজিলোঁ তাৰপিছত মই দোকান প্ৰায় একবছৰমানৰ পিছতহে মই এই দোকান লৈছোঁ দেই প্ৰায় একবছৰমানৰ পিছত দোকান লৈ তাৰপিছত মই দোকান ষ্টাৰ্ট কৰিছোঁ লোণ পা লোণ ললোঁ লোণ লৈ পেলাই ফাষ্ট ফুড ষ্টাৰ্ট কৰিলোঁ হেৰি ষ্টাৰ্ট কৰিলোঁ তেনেকে ষ্টাৰ্ট কৰি মেলি তাৰ পিছৰ পৰা আকৌ কৰোনা আহিলে তাৰপিছত দুবছৰমানৰ পিছতে আকৌ কৰোনা দুবছৰমানৰ পাছতে আকৌ কৰোনা আহিল কৰোনা অহাৰ কাৰণে ধৰক সেইটো ৰখি যাবলগীয়া হ'ল তাৰ পিছৰ পৰা মই মানে ব্য়ৱসায়টো ষ্টাৰ্ট কৰিবলৈ ললোঁ আৰু ব্য়ৱসায়টো ষ্টাৰ্ট কৰি সেইটো মানে বহুত ডাঙৰ এটা বৰ ৰিস্ক আছিল জীৱনত গুৰুত্বপূৰ্ণ সিদ্ধান্তই আছিল সেইটো বহুত আৰু মই শিকি ললোঁ মানে জানা কিছুমান মানুহৰ পৰা শিকি বুজি মই ব্য়ৱসায় কৰি মানে সেইখিনি মানে যোনখিনি এক্সপাৰ্ট মানুহ আছিলে সেইটো ছেক্টৰত সেইটো লাইনত পুৰণা মানুহ ব্য়ৱসায়ী সেই মানুহখিনিৰ পৰা মই বহুতখিনি বস্তু পৰামৰ্শ ললোঁ যে এনেকৈ কি কৰিলে ভাল হ'ব কি দোকান দিলে ভাল হ'ব কি ব্য়ৱসায় কৰিলে কি ভাল হ'ব বা মই কেনেকৈ ধৰক মই লোকচান নোহোৱাকে মই ব্য়ৱসায় এটা দীৰ্ঘদিনীয়াভাৱে মই চলাই নিব পাৰিম চলাই যাব পাৰিম সেই কথাখিনি মই মানে এটা খুব মানে তেওঁলোকৰ পৰা এটা দিহা ভাল দিহা পৰামৰ্শ ললোঁ আৰু তেওঁলোকেও খুব সুন্দৰকৈ মোক দিহা পৰামৰ্শটো দিলে যে তুমি এনেকৈ এনেকৈ কৰি যোৱা এইটো যদি এইকেইটা ব্য়ৱসায়ৰ ভিতৰত তেওঁলোকে মোক লিষ্ট দিছিলে দেই এইকেইটা ব্য়ৱসায়ৰ ভিতৰত তুমি কৰিব পাৰা আৰু সেই গোটেইকেইটা ব্য়ৱসায়ে মোক ধনাত্মক ঋণাত্মক দুয়োটা দিশেই মোক বুজাই দিছিলে হা আৰু ঋণাত্মক দিশটো বুজাই দিছিল যে এনেকুৱা যদি এনেকুৱাত লোকচানত হয় তেতিয়া তুমি সেই লোকচানখিনি ৰিক'ভাৰি কৰিবলৈ এনেকে এইখিনি ডিছিছন এইখিনি প্লেনিং তুমি কৰিব লাগিব মোক তেনেকৈ গোটেইখিনি মোক বুজাই দিলে আৰু সেইমতে কৰি কৰি পেলাই আজি মই ধৰক এতিয়া ধুনীয়াকে চলি আছোঁ গতিকে এইটোৱে মোৰ এটা ডাঙৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছিল মোৰ জীৱনৰ কাৰণে